অঁ এয়া গগৈ হয়নে হয় হয় হয় মই বন্দিতা গগৈয়ে কৈছোঁ হয় হয় মই আপোনাৰ মানে এনকে প্ৰডাকশ্যনৰ আপোনাৰ ডাইৰেক্টৰ হয় দেই তো মই অঁ মই মানে আপোনাৰ খবৰটো মই আপুনি এগৰাকী এক্ট্ৰেছ হয় ন অঁ ত' আপোনাক মই দেখি আহিছোঁ আপোনাৰ সৰু এনেকুৱা এনে ভিডিঅ'বিলাক ৰিলবিলাকত মই আপোনাক দেখি আহিছোঁ ত' মই লগৰ পৰা গম পালোঁ যে আপুনি ভাল অভিনয় কৰে ত' সেই ভাবিলোঁ মই মানে আপোনাৰ এই আপোনাৰ অঞ্জনা চিনেমাখন জানমণিখন মই এইবিলাক কৰিছোঁ ত' নতুনকে মই আপোনাৰ জানমণি চিনেমাখনৰ দুহেজাৰ পঁচিছৰ যিটো খণ্ড সেয়া মই কৰিব খোজোঁ তো তাত মই ভাবোঁ আপোনাৰ অভিনয়টো মোৰ চিনেমাখনত আৰু অলপ ফুটাই তুলিব নেকি আপোনাৰ অভিনয়খিনিয়ে মোৰ চিনেমাখনক আৰু অলপ জিলিকাই তুলিব ত' সেইকাৰণে মই ভাবোঁ আপোনাক মই এই চিনেমাখনত ল'ব খোজোঁ ত' আপোনাৰ এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বাজেট বা কি এইবিলাক কেনেকুৱা হ'ব কওকচোন মোৰ চিনেমাখন আপোনাৰ ত' শ্বুটিং আপোনাৰ বৰ্তমান সৰু সৰু ক্লিপবিলাক ষ্টাৰ্ট হৈছেই ত' মেইন মেইন হিৰইনৰ যিটো মোৰ ক্লিপ সেইটো এতিয়ালৈে ষ্টাৰ্ট হোৱা নাই ত' এতিয়া আপোনাৰ চলি আছে ডিচেম্বৰ জানুৱাৰী ফাৰ্ষ্ট উইকতে মই ইয়াৰ ক্লিপখিনি ল'ব খোজোঁ ত' যিহেতু মই আপোনাৰ আপোনাৰ এপ্ৰিল মাহলৈকে মই এই চিনেমাখনৰ এই গোটেই বস্তুখিনি মই ৰিলিজ দিম ত' সেইকাৰণে এতিয়াই মই কৰিব খুজো দুমাহ দুমাহ লাগিব মোক খুব বেছি ত' আপোনাৰ ডিচেম্বৰৰ আজি তাৰিখৰ পৰা বাদ দি আপোনাৰ দুই তাৰিখমানৰ পৰা মই আপোনাক আপুনি পাৰিবনে ফ্ৰী আছে আপুনি হয় হয় শ্বুটিংটো আপোনাৰ বৰ্তমানতো ডিব্ৰুগড়তো হ'ব এনেকুৱা ভাল ঠাই আছে আৰু গুৱাহাটীত হ'ব ভাল ঠাই আছে আৰু অৰুণাচল ফালে অলপ যাব খোজোঁ ত' তাতো ভাল ক্লিপ আমি ল'ব পাৰিম যিহেতু এতিয়া ডিচেম্বৰ মাহ ডিচেম্বৰ জানুৱাৰীত খুব ধুনীয়া তাত চিন কিছুমান হয় ত' তাত আমি মানে ভিডিঅ' হেৰিবিলাক খুব ভাল হ'ব তাত ল'বলৈ ত' তেনেকে তেনেকে আমি লোকেশ্যনখিনি ঠিক কৰিছোঁ হয়

হয় হয় হয় হয় নেকি হয় হয় অঁ

হয় হয় হয় নেকি অঁ হয় হয় ঠিক আছে ঠিক আছে ত' তেনেহ'লে এটা কাম কৰোঁ মই এই বস্তুটো জানুৱাৰী দুই তাৰিখৰ আজি যিহেতু তোমাৰ তেইছ তাৰিখ ডিচেম্বৰ তেইছ তাৰিখ মই তোমাৰ পঁচিছ ডিচেম্বৰ পৰা তোমাৰ ক্লিপবিলাক লৈ লৈকে তোমাৰ জানুৱাৰী তোমাৰ শেষলৈকে তোমাৰ গোটেই ক্লিপখিনি শেষ হৈ যাব তাৰপিছত আমাৰ এতিয়া তুমি আজৰি হৈ যাব পাৰিবা হ'বনে তেনেকৈ ঠিক আছে অঁ অঁ ঠিক আছে মই লোকেশ্যন কোনখিনি হ'ব আৰু কেনেকে ধৰণৰ কি হ'ব লাগিব এইখিনি মই জনাম তুমি মোৰ চিনেমাখনত অভিনয় কৰিম বুলি কোৱাৰ কাৰণে মই সঁচাই বহুত আনন্দ পাইছোঁ আজি ভাল লাগিছে মোৰ তো থেংক ইউ দেই এইবাবে তুমি তুমি যে সন্মতি দিলা মোৰ চিনেমাখনৰ কাৰণে তো চিনেমাখন খুব ভাল হ'ব আৰু থাকি গ'ল তোমাক আমি তুমি যিমানখিনি তোমাৰ অভিনয় তোমাৰ যিমানখিনি তুমি ভাবিছা যে মোক ইমান পাৰ ডে ইমান কথা ত' ঠিক আছে তোমাক সিমানখিনি ধুনীয়াকে দিয়া হ'ব আৰু বাদ বাকী ভাল হোৱাৰ পিছত তোমাক আমি আৰু বেছি প্ৰমোশ্যন দি আৰু বেছি আগলৈ তোমাক লৈ যাম দেই ত' থেংক ইউ থেংক ইউ হয়

ঠিক ঠিক ঠিক ঠিক ঠিক আছে মই তোমাক আগতীয়াকেই মই আজিকালিৰ ভিতৰতে তোমাক মই মোৰ এই যিবিলাক ডাইলগৰ মই তোমাক দি দিম ত' তুমি এইখিনি চাই মেলি ল'বা ত' তুমি ৰেডী হ'ব পাৰিবা ঠিক ঠিক ঠিক আছে লগ পাম তেনেহ'লে এই দুই এদিনত এটা তোমাক ঠিক আছে হয় হয় হয় থেংক ইউ দেই হয় অঁ অঁ অঁ